হেল্ল' হেল্ল' উবেৰ কেব এজেঞ্চি নেকি মোক এখন হেৰি লাগিছিলে এই কেব এখন আপোনাৰ লাগিছিলে মই আপোনাৰ জালুকবাৰীত আছোঁ পাঁচটা বজাত গধূলি পাঁচটা বজাত মই জালুকবাৰীৰ পৰা বেলতলা আহিব লাগিব মোৰ লগত আকৌ তিনিজন মানুহ আছে লগত বেডিং আছে এতিয়া বৰ্তমান আপোনাৰ এইটো পইচাটো বহুত দেখাই আছে কম দেখাব নে আচ্ছা কম নেদেখালেও কথা নাই মই যিহেতু যাব লাগিব আৰু বন্ধু কেইজনো যাব লাগিব গতিকে জালুকবাৰীৰ পৰা পাঁচটা বজাত বেলতলালৈকে মই কেতেকী পথত মোৰ ঘৰ বেলতলা তালৈকে আহিব লাগিব আপুনি প্ৰপাৰলি পাঁচটা বজাত জালুকবাৰী ট্ৰেফিক পইণ্টত মোক পিক আপ কৰিব ধন্যবাদ